হেল্ল' হয় হয় কওকচোন

আগত অঁ আগতে ইয়াৰ পিছতে কিবা তাত এইখন খোলো নি কিবা ৰেষ্টুৰেণ্ট ধাবা চাবা কিবা এখন ধাবা খুলিব নহ'ব ৰেষ্টুৰেণ্ট ধাবা এখন কিবা খুলিব পাৰি নি

অঁ তুমি এনেই খবৰটো কৰিবাচোন

অঁ সেইটো হয় বাৰু তাত কিন্তু কেবাখনো ধাবা আছে অঁ তেনেকে এতিয়া সেইটোৱে কৰিব সেইটোৱে কৰিলে ভাল হ'ব ন

অঁ তেনেকুৱা কৰিলেও বেয়া নহয় ন

অঁ

অঁ মই তাকে সেইটোৱয়ে কৰিব পাৰি তেতিয়াহ'লে তিনিচুকীয়ালৈকে যোৱাটো ভাল হ'ব ন নে বেলেগ কোৰোবাৰ পৰা অনাটো ভাল হ'ব অঁ অঁ তোমাৰ লগৰ এনেই কিমানজন ওলাব তোমাৰ লগৰ অঁ অঁ পটকে বিশ্বাস কৰিবলেও দিগদাৰ অঁ পটকে পইচা যদি নিদিব পিছত দিগদাৰ হৈ যাব এই কামটো

তাৰপিছত হেৰি আমি তাত গৈ পিনে জেগাও ঠিক কৰিব লাগিব নহয় ল'ব চাগে তিনি হেজাৰ চাৰি হেজাৰ মানকৈ সেইটো বাৰু মই কথা পাতিম

খবৰ কৰিম আকৌ তোমাৰ সেই লগত কোন কোন আছে বাৰু

অঁ সেইটো হয় সেইটো

এতিয়া জানো কি হয় কে তাকে কৰি খবৰটো কৰি চাব লাগিব এতিয়া মুঠতে জেগাটো কেতিয়াকৈ ল'বাগৈ অঁ সোমবাৰে অঁ অঁ সোমবাৰে ৰাতিপুৱা যাবা নে গধূলী যাবা নে দিনত যাবা অঁ পাৰি আকৌ ইয়াৰ পৰা যোৱাটো কিহত যাবা যোৱাটো এটা প্ৰব্লেম হৈ যাব ন ধপকৈ এতিয়া

অঁ নহ'লে গাড়ী এখনকে ভাড়া কৰোঁ নি তোমাৰ চাগে পৰিব পাৰ পাৰ্চন তিনিশ মানকৈ পৰিব চাগে

অঁ আহিব পাৰে নহয় আমি তাৰ পৰা ভানখন ল'ব লাগিব

তেতিয়া অকল তেলটো ভৰাই দিলে হৈ যাব তেলটো তে তেতিয়া অকল তেলটো ভৰাই দিলে হৈ যাব অঁ তেলটো কিমান খাব ইয়াৰ পৰালৈকে দুশ টকামান খাব

মানে টটেল তোমাৰ ছশ মান খৰচ হ'ব চাগে ছশ সাতশ টকা মান খৰচ হ'ব চাগে আৰু

অঁ তেতিয়াহ'লে সেইটোকে কিবা এটা কৰিব লাগিব নহ'লেতো কিমান দিন ঘৰতে থাকিম এনেকৈ অঁ অঁ নহ'লে ঘৰত থাকি থাকি একদম আমনি লাগি যায় কি কৰোঁ কি নকৰো লাগি যায় এই কিনো কৰিম এতিয়া ঘৰতে সেইকাৰণেতো এতিয়া বিজনেছৰ মাথা মাৰিছোঁ

তুমি তাত গেলামালৰ খোলো নে কাপোৰৰ খোলো নে কিহৰ খুলিলে লাভ হ'ব তাত নি নহয় তোমালোকৰ ঘৰৰ পিনে অঁ

এতিয়া তেওঁ তেওঁলোকেতো বেলেগ কছমেটিক দোকানত গ'লে তেওঁলোকেতো তোমাৰ যোনটো প্ৰিণ্টেড থাকিব সেইটো দিয়ে ন

তাতকৈ তলত আনিব নোৱাৰে এতিয়া সেইটোকে এতিয়া পাৰোঁ নাই সেইটোৱে কৰিম নেকি মই ভাবিছোঁ তোমালোকৰ ঘৰখনত চলিব নচলে তোমাৰ ঘৰৰ পিনে চলিব

অঁ সেই এতিয়াৰ পৰা তুমি হেৰি কৈ থৈ দিয়া মানুহবোৰক যে আমি অঁ যাবই লাগিব বুলি অঁ যদি কৈ দিবা যদি নোযোৱা আমাৰ এইপিনে ঘৰৰ আগেদি পাৰ হ'ব নোৱাৰিবা এনেকে

টল গেট লগায় থৈ দিবা বাকী মাহতৰ ভাল তোমালোকৰ ভালনে ঘৰত এতিয়া তাকে হ'ব তেতিয়াহ'লে এতিয়া ঠিক আছে তেতিয়াহ'লে লগ পাম ঠিক আছে দিয়া বাই বাই